ওজন বঢ়াবলৈ যদি আমি মানে মানে ভাল চৰ্বিৰ মানে ভাল ওজন যদি বঢ়াব খোজোঁ মানে ত' মানে অপুষ্টিকৰভাবে নহয় মানে আমাৰ গাঁৱত মানে চহৰতকে গাঁৱত বেছিহে ভাল এতিয়া চহৰত মানে ফাষ্ট ফুড যদি আমি ফাষ্ট ফুডত খালিও ওজন বাঢ়িব কিন্তু সেইটো অপুষ্টিকৰ বাবে বাঢ়িব মানে চৰ্বিটো বেছি হৈ যাব আমি কাৰ্বহাইড্ৰেট থাকা প্ৰটিন থাকা খাদ্য বেছি খাবা লাগে ফেট থাকা মানে ফেটজাতীয় চৰ্বিজাতীয় খাদ্য কম খাব লাগে মানে ওজনটো মানে মাংসটো বেছি হ'ব লাগে মানে ফেটতো চৰ্বিটো বেছি হৈ ওজন বাঢ়লি বেয়া মানে ত' গাঁৱত শাক পাচলি আৰু মানে যিবিলাক কাৰ্বহাইড্ৰেট থাকে প্ৰ'টিন থাকে মানে গৰুৰ গাখীৰ মাংস মাছ গাঁৱত আমাৰ পুখুৰী আছে তাৰ পৰা লোকেল মাছ গৰুৰ গাখীৰ আৰু ঘৰুৱা মুৰ্গী হাঁহ মাংস আৰু সেউজীয়া শাক পাচলি ত' এইগিলাকেইদি আমাৰ প্ৰ'টিন আৰু কাৰ্বহাইড্ৰেট যিগিলাক আছে সিগিলাকেদি ওজন বাঢ়লিহে বেছি ভাল মানুহ মাংসপেশী বাঢ়লে ফেটেদি চৰ্বিদি মানে অপুষ্টিকৰভাৱে ওজন বাঢ়াটো হেৰি নহয় এতিয়া কিন্তু আজিকালি আমাৰ ফাষ্ট ফুডৰ দোকানবিলাক গাঁৱতে মানে সোমেই সোমেই গৈছে চহৰৰ দৰে হৈ হৈ গৈছে ত' সেইগিলাকোৰ কাৰণে আমাৰ মানুহবিলাকৰ মানে অলপ ডেইলী দিনৰ মানে জীৱন প্ৰক্ৰিয়াটো লাহে মানে মানে লাহে ধীৰে হৈ গৈছে আৰু প্ৰক্ৰিয়াটোত ত' আমি পুষ্টিকৰ খাদ্য খাইহে মানে আমি ওজন বঢ়োৱাৰ কাৰণে কথা ভাবিব লাগে